হেল্ল' হয় মই মোৰ এন পি এছ একাউণ্টৰ তালিকাভুক্ত ঠিকনাত ভুল লক্ষ্য কৰিছোঁ সেই বিষয়ে মই গ্ৰাহকসেৱালৈ ইমেইলো প্ৰেৰণ কৰিছিলোঁ তাত মোৰ ঠিকনাটো আছে জিলা শোণিতপুৰ ৰাজ্য অসম ডাকঘৰ নম্বৰ সাত আঠ চাৰি শূন্য শূন্য এক কিন্তু মোৰ ঠিকনাটো হৈছে জিলা ওদালগুৰি ৰাজ্য অসম চেক্ৰেট হাৰ্ট স্কুলৰ ওচৰত ডাকঘৰ নম্বৰটো হৈছে সাত আঠ চাৰি পাঁচ শূন্য ন আপুনি অনতিপলমে সেই তথ্যবৰ আপডেট কৰিবলৈ অনুৰোধ কৰিলোঁ মোৰ পি আৰ এ এন নম্বৰটো হৈছে সাত সাত ছয় পাঁচ ছয় চাৰি তিনি এক পাঁচ ছয় শূন্য ধন্যবাদ